ভাল কামত ভাল ফল বেয়া কামৰ বেয়া ফল ঠিক তেনেকৈ উদাহৰণ আছে যে সৰ্ব চৌস ধৰ্ম স্থিৰ স্বাস্থ্য বিহিত মূৰ্খ ইস নাস্তো ইস ধৰ্ম শাস্ত্ৰত কিছুমান বিধান দিছে যে পৃথিৱীৰ ভিতৰত যিবিলাক নেকি ভাল কাম সেইসকল ভাল কাম কৰা সকল নিশ্চয় ভাল ফলত বা ভাল ঠাইত থাকিবলৈ ভগৱন্তই দিয়ে ঠিক তেনেকৈ বেয়া কাম কৰা লোকসকলক নিশ্চয় বেয়া ঠাইতহে থাকিবলৈ দিব কাৰণ আমি জন্ম হওঁতেই আমি ঈশ্বৰৰ ওচৰত বাঞ্ছা কৰিছিলোঁ যে প্ৰভু ভগৱন্তই আমাক ভাল ফল দিয়ক বুলি যত্ন কৰিছিলোঁ কিন্তু আমাৰ কৰ্মৰ দুখতে আমি কিছুমান ক্ষেত্ৰত আমি বেয়া ফললৈ বা বেয়া ঠাইলৈ আমি যাবলগীয়া হ'ল গতিকে আমি ভাবোঁ যে সদায় ঈশ্বৰৰ বিশ্বাসী বা সৎ চৰিত্ৰৱান সৎ লোক হ'ব লাগে আৰু বিশেষকৈ পৰোপকাৰৰ পৰোপকাৰটোৱে হৈছে এক নম্বৰ বস্তু পৰক উপকাৰ কৰাটোৱেই হৈছে ভগৱন্তই তাৰ ফল নিশ্চয় দিব সেয়েহে আমি অন্য কিছুমান কথা চিন্তা নকৰি পেলাই সদায় সৎ লোকক সৎ মহৎ লোকসকলৰ উদাহৰণ আমি ল'ব লাগিব যেনেকৈ লাইফ অফ গ্ৰেট মেন অল ৰিমেইন আছ আমি সদায় সদায় আমি সদায় ডাঙৰ মানুহৰ জীৱনীবিলাকেহে লক্ষ্য কৰিব লাগে বা পঢ়িব লাগে ঠিক তেনেকৈ অনুসৰণ কৰিব লাগিব ডাঙৰ মানুহৰ জীৱনী অনুসৰণ কৰিব লাগিব তাৰ লগতে আৰু এটা ফল দিছে যে প্ৰাণাঘাটা নিৰ্বিতি পৰহ্ণে শৰণেই সংযম সত্য বাক্যং কালেই সক্তা প্ৰধানং যুৱৰ্জনকো উত্তম ভাৱ পৰচাম তিষ্ণাসূত্ৰ বিবংনো গুৰুশ সর্বিতা ভিতানুকম্পা সামান্য সর্বসাস্তে স্বনপঃত বিধি শেষামত পন্থা ঠিক শেষামৰ যিটো পন্থা এই পন্থাটোত মানৱ জীৱনৰ কাৰণে যিবিলাক নি উপদেশ দিছে এই উপদেশবিলাকৰ যদি মানি যাওঁ তেতিয়াহ'লে আমি নিশ্চয় ভাল ফল ভগৱন্তই আমাক দিব বুলি ভাবোঁ ঠিক তেনেকৈ যদি আমি এইবিলাক নামানো মই মতালি হওঁ বৰ্বৰতা হয় অহংকাৰ হয় ঠিক অহংকাৰ হ'লে মানে কিছুমান কথাত পতন হয় সেয়ে ভগৱানে কৈছে যে সৎ মহ সৎ কৰ্মত আগবঢ়া যিকোনো সৎ কৰ্মত আগবাঢ়িলে ভগৱানে তাৰ ফল নিশ্চয় আমাক দিব যেনেকৈ আমাৰ শ্ৰীমন্ত শংকৰৰ বা মাধৱৰ যিবিলাক নেকি ধৰ্মীয় দিশৰ ধৰ্মীয় দিশত যিবিলাক নি অৰিহণা আদৰ্শ এই আদৰ্শবিলাক লৈ আমি তাত সদায় অৰিহণা যুগাওঁ যোগোৱাটোৱে হৈছে আমাৰ মানৱ ধৰ্মৰ এক নম্বৰ কৰ্তব্য যিহেতু আমি মানুহ মানুহ হৈ সদায় ভাল কামেই কৰিব লাগিব গ দুনুহে বেয়া কামলৈ লক্ষ্য কৰে কাৰণ জীৱশ্ৰেষ্ঠ মানৱ দেহা জীৱশ্ৰেষ্ঠ মানৱ দেহা হৈ যদি আমি ভাল কৰ্মত লিপ্ত নহওঁ তাৰ ফল নিশ্চয় ভগৱানে আমাক দিব বুলি ভাবোঁ গতিকে আমি বেয়া কামৰ প্ৰতি সদায় আমাৰ অনীহা হ'ব লাগিব বা মহৎ লোকৰ বাণীখিনি আমি সমাজৰ মাজত প্ৰচাৰ কৰিব লাগিব যিখিনি মানুহে নেকি বেয়া কৰ্মৰ কাৰণে আগবাঢ়ে সেইসকলক বজাই বঢ়াই বুজাই পেলাই সৎ পথলৈ ভাল পথলৈ আনিব লাগিব সেইসকলক বেয়াসকলক ভাললৈ নিয়াটোও হৈছে মানুহৰ এক নম্বৰ কৰ্তব্য তেতিয়াহে এখন আমি শান্তি সমাজ হ ৰক্ষা হ'ব বুলি আমি বিবেচনা কৰোঁ গতিকে আমি ঈশ্বৰৰ ওচৰত সদায় দিনে ৰাতিয়ে বাঞ্ছা কৰিব লাগিব যে সৰ্বশেষ ধৰ্মশ্ৰী শাস্ত্ৰবিহিতং মূৰ্খই নাস্তস ধৰ্ম যে শাস্ত্ৰ পৃথিৱীত যিখিনি শাস্ত্ৰ আছে এই শাস্ত্ৰবিলাক মানি যাব লাগিব কিন্তু আমি মানি যাবলৈ যাওঁতে মূৰ্খক কিছুমান কাম কৰে মূৰ্খক আমি উপদেশ দি কোনো লাভ নাই কাৰণ মূৰ্খই কেতিয়াও এইবিলাক নামানে সেয়েহে আমি সৎ চৰিত্ৰৱান সৎ লোকক সৎ মহান লোকসকলৰ প্ৰতি আদৰ্শ ৰাখি পেলাই আমি কণ কণ উঠি অহা শিশুসকলৰ প্ৰতিও আকৰ্ষণ কৰি সেইসকলক আমি ভাল পথলৈ নিয়াটো আমাৰ একান্ত বাঞ্ছণীয় তেতিয়াহে আমি এখন শুদ্ধ সমাজ আমি পাম বুলি ভাবোঁ অসমত বিশেষকৈ মাজুলীত মাজুলীখন এখন ৰাম ৰাজ্যৰ কৰিবৰ কাৰণে আমি সৎ চৰিত্ৰবান হ'ব লাগিব সৎ নিষ্ঠাবান হ'ব লাগিব পৰোপকাৰী হ'ব লাগিব ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি থাকিব লাগিব আৰু নজনা নুশুনা লোকসকলক ভাল পথলৈ আনিব লাগিব যেনেকৈ নয়নং দিহিনং দৰ্পণং কিং কৰি চৰি যদি আমাৰ চকু নেথাকে তেতিয়াহ'লে আমি আইনাখন চালত লাভ নহ'ব মুখমণ্ডল আমি কেতিয়াও নেদেখিম গতিকে আমি আইনাখন চাবলৈ হ'লে মানে আমাৰ চকু লাগিব ঠিক তেনেকৈ কণ কণ শিশুসকলক আমি যদি সৰুৰ পৰা তেওঁবিলাকৰ চকু দান দিয়া যায় তেতিয়াহ'লে তাৰো এটা মহাপুণ্য ফল পায় সেয়েহে আমি সমাজত যিসকলে নেকি অজ্ঞ লোক এই অজ্ঞ লোকসকলকো বঢ়াই বুজাই পেলাই আমি সৎ পথৈ অনাটোৱেই আমাৰ মানৱ ধৰ্মৰ এক নম্বৰ কৰ্তব্য ইয়াৰ গুৰুজনা শংকৰ মাধৱৰ আদৰ্শ আছে শংকৰ মাধৱৰ আৰ্হিৰে আমি আগবাঢ়ি যাব লাগিব তেতিয়া ভগৱানে নিশ্চয় আমাক কীতাৰ্থ কৰিব বা ভাল ফল দিব বুলি আমাৰ বিবেচনাই কয় কিন্তু তাকে যদি নকৰি পেলাই আমি গঢ়িত আমি অহিত চিন্তা কৰোঁ ধন টকা পইচা হ'লে বুলিয়ে যে মানৱতাৰ আমি অহংকাৰী হ'ব লাগিব মানৱৰ গুণবিলাক পাহৰি যাব লাগিব গতিকে সেইটো আমাক আজি শাস্ত্ৰসন্মতমতে সেইটো কোৱা নাই সেইমতে গুৰুজনাই কোৱা নাই গুৰুজনাই কৈছে পৰোপকাৰী পৰক উপকাৰ কৰাটো এক নম্বৰ কৰ্তব্য গতিকে আমি সদায় পৰক উপকাৰ কৰাটোৱেই আমাৰ বাঞ্ছনীয় গতিকে ঈশ্বৰৰ ওচৰত আমি বাঞ্ছা কৰিছোঁ ভগৱানে সকলোকে সকলোকে নিৰাপদে ৰক্ষা কৰক আৰু সৎ চৰিত্ৰবান হওক সৎ চৰিত্ৰবান লোকসকলক ভগৱানে নিশ্চয় কল্যাণ কৰে বুলি আমাৰ শাস্ত্ৰয়ো কৈছে গতিকে ঠিক তেনেধৰণে অঁ ন গো প্ৰজন্মৰ নমহী প্ৰজন্মৰ নশ ন দা নামটো ধা প্ৰধানম য়থা বুজান্তি হোধা প্ৰধানম চৰ্বে প্ৰধান এসু অভয় প্ৰদানম তাৰ ভিতৰত এক নম্বৰ কথাটোৱে হ'ল অভয় প্ৰদান অভয় দান দিয়াটোৱে মানুহৰ এক নম্বৰ কৰ্তব্য সকলো দানতকৈ অভয় দানটোৱেই হৈছে শ্ৰেষ্ঠ গতিকে যিসকল নেকি আজি ভয়াতুৰ ভয়ত ভূগিছে সেইসকলক আৰু অভয় দান দি পেলাই মূল পথলৈ অনাটো সৎ পথলৈ অনাটো আমাৰ একান্ত বাঞ্ছনীয় আৰু একান্ত কৰ্তব্য বুলি আমি ভাবোঁ ইমানকে কৈ মোৰ